আমাৰ অঞ্চলত যিহেতু গাঁও অঞ্চল হয় সেয়ে এই অঞ্চলৰ পৰা প্ৰায় এটা স্বাস্থ্যকেন্দ্ৰ পাঁচ কিলোমিটাৰ দূৰত আছে আৰু এটা তিনি কিলোমিটাৰ দূৰত আছে ইমানো একেবাৰে সহজে উপলব্ধ নহয় কাৰণ কেতিয়াবা তাত যিটো উপযুক্ত বেমাৰৰ দৰৱটো থাকিব লাগে সেই দৰৱটো উপলব্ধ নাথাকে সময়মতে ডাক্তৰ তাত উপস্থিত নাথাকে কেতিয়াবা পোৱা যায় কেতিয়াবা পোৱা নাযায় বা কেতিয়াবা ডাক্তৰ থাকিলেও সেই তেনেকুৱা কিছুমান যন্ত্ৰপাতিৰ কাৰণে সেই বেমাৰটো ভালদৰে তাত ধৰা পেলাব নোৱাৰে চিকিৎসা কৰিব নোৱাৰে সেইকাৰণে ইমান এটা সহজ বুলি মই সহজে উপলব্ধ হৈ আছে বুলি মই নাভাবোঁ